গাঁৱৰ ক্ৰীড়া খণ্ডই মানুহক স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাৰ বাবে বহুতখিনি কাম আগবঢ়াইছে যেনে গাঁৱত এখন ডাঙৰ খেলপথাৰ অনুষ্ঠিত কৰিছে সেই খেলপথাৰত খেলিব পৰা বহু খেলসমূহ আগবঢ়াইছে যেনে ক্ৰিকেট ফুটবল হকী ভলীবল বাস্কেটবল ইত্যাদি খেলসমূহ গাঁৱৰ মানুহক বহুত লাভান্বিত কৰিছে আৰু সুস্বাস্থ্য সু শৰীৰচৰ্চা বৃদ্ধি পাইছে